ইতিহাসেই কোনো সমাজৰ সাংস্কৃতিক পৰিচয় গঢ় দিয়াত অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে ইতিহাসৰ মাজেৰে সমাজে নিজৰ অতীতক চিনি পোৱাত সহায় কৰে যিটো নিজৰ পৰিচয় আৰু পৰম্পৰাৰ সৈতে মিল থাকে ইতিহাসে অতীতত ঘটা কিছুমান ঘটনা পৰিচয় মানুহৰ কৰ্মকাণ্ড যুদ্ধ বিগ্ৰহৰ বিষয়ে জনাত সহায় কৰে ইতিহাসৰ ফলত আমি জনা কিছুমান দিশ হ'ল এক নম্বৰ ইতিহাসে পূৰ্বৰ সভ্যতা আৰু সাংস্কৃতিক পৰম্পৰাৰ কথা প্ৰদান কৰে ইয়াৰ ফলত জাতি সমাজ বা ঠাইৰ পৰিচয় আগবঢ়াই আৰু ৰক্ষা কৰি চলাত সহায় কৰে দুই নম্বৰ ধাৰণা আৰু মূল্যবোধ ইতিহাসে সৃজনশীলতা ধৰ্ম শিল্প আৰু বিজ্ঞানৰ বিকাশৰ এক দৃশ্য প্ৰদান কৰে সেয়া মানুহৰ মূল্যবোধ জীৱনৰ দিশ নিৰ্দেশ প্ৰভাৱিত কৰে সমাজৰ পৰিচয় ইতিহাসৰ সহায়ত মানুহে নিজৰ জাতি ভাষা সংস্কৃতি আৰু পৰম্পৰাৰ সৈতে সংযোগ অনুভৱ কৰে চাৰি নম্বৰ গৌৰৱ আৰু আত্মবিশ্বাস অতীতৰ সফলতা আৰু ঐতিহাসিক পৰিসৰে এখন সমাজক গৌৰাম্বিত কৰি তোলে ই আত্মবিশ্বাসৰ সৃষ্টি কৰে আৰু জনগণৰ ভিতৰত এক ঐক্যৰ অনুভৱ জাগ্ৰত কৰে সেয়ে ইতিহাসৰ পৰা শিক্ষা লৈ এক সমাজ বা ঠাইৰ নিজৰ সাংস্কৃতিক পৰিচয় গঢ়ে